হয় মই সৰুতে নাটক কৰিছিলোঁ বিশেষকৈ আমাৰ ওচৰতে বাঘেশ্বৰী মন্দিৰ আছে সেই মন্দিৰত আমাৰ গাঁৱৰে ডেকাবিলাকে লগ লাগি খুব মানে নাটকৰ প্ৰতি আকৃষ্ট হৈছিল আনকি মোক চক্ৰ সাজিবলৈয়ো তেওঁলোকে কুণ্ঠাবোধ কৰা নাছিল এই চেগতে মই এজন ৰামদিয়াৰ হংসনাথ শৰ দেৱশৰ্মা বুলি মানুহৰ নাম উল্লেখ কৰিব পাৰোঁ তেওঁ আমাৰ ইয়াত বহুদিন সাধাৰণ চিকিৎসক হিচাপে থাকি আৰু লগতে ইয়াত নাটক তাটক আদি কৰি আমাৰ লগত বৰ উৎসাহেৰে কাম কৰিছিল সেই বিশেষকৈ মন্দিৰত নাটকবিলাকৰ আখৰা হৈছিল আৰু সেই আখৰামতে আমি নানা ঠাইত কম বেছি পৰিমাণে নাটক কৰি ফুৰিছিলোঁ সেই নাটক কৰি ফুৰোঁতে আমাক বহুতে উৎসাহ যোগাইছিল বহুতে উদ্দীপনা যোগাইছিল ভালো লাগিছিল কাৰণ মানুহৰ লগত মিলা মিছা কৰি বহুত ঠাই ঘূৰিব পাৰি আৰু কোন গাঁৱৰ মানুহ ঠিক কেনেকুৱা কাৰ মানুহ ফুৰিলেহে চিনি পায় এই এটা বৰ ভাল অভিজ্ঞতা হৈছিল